এজন কৃষকে বা পোহনীয়া চৰাই পালকসকলে তেওঁলোকৰ হাঁহ কুকুৰা পাৰ এই পোহনীয়া চৰাইসমূহ ঠিকেই আছে নে নাই এইটো চাবৰ কাৰণে যদি তেওঁলোকক চোতালত কিছু খাদ্যৰ যোগান ধৰা হয় তেতিয়া তেওঁলোক এই চৰাইসমূহে খাদ্যসমূহ ভাল ধৰণে খাইছে নে নাই চাব পাৰি আৰু যদি কোনোবাটো চৰায়ে ভাল ধৰণে খোৱা নাই বা ভৰিটোকে লেঙুৰাইছে বা পাখি এখনকে তেওঁলোকে বেঁকা কৰি পেলাই আহিছে বা কোনো খোৱাৰ সময়ত কোনোবাটো চৰাই খাবলৈ নাহি অন্য ফালে জোবোকা মাৰি ৰৈ আছে তেতিয়া সেই চৰাইসমূহক স্বাস্থ্য পৰীক্ষা কৰিব লাগিব আৰু বাকী পোহনীয়া চৰাইসমূহৰো স্বাস্থ্য পৰীক্ষা কৰি টিকাকৰণৰ ব্যৱস্থা কৰিব লাগিব এই টিকাকৰণৰ ব্যৱস্থা কৰিলে যদি কোনোবাটো চৰাইৰ গাত কিবা বেমাৰৰ বীজাণু আহিছিল তেতিয়া হ'লে সেই বীজাণুসমূহ ধ্বংস হ'ব আৰু এই পোহনীয়া চৰাইসমূহ সুস্থভাৱে থাকিব